হেল্ল' অঁ কেণ্টিনৰ অনিন্দিতা হয়নে অঁ মই আপোনাৰ কেণ্টিনৰ এগৰাকী নিয়মীয়া কাষ্টমাৰে কৈছোঁ অঁ মই আপোনালোকৰ কেণ্টিনখন মানে লক্ষ্য কৰিছোঁ কেতিয়াবা কেতিয়াবা আপোনালোকৰ চাহত আৰু কফিত চেনি কম হয় সেইকাৰণে আপোনালোকৰ মানে কাষ্টমাৰ কমি যাব নহয় এনেকুৱা হ'লে অঁ আকৌ আৰু হেৰি আপোনালোকৰ মানে পৰিবেশটোও অকণমান লেতেৰা হৈছে কেণ্টিনখন সেইটো কাৰণে অকণমান আপোনালোকৰ কৰ্মছাৰীবিলাকক চাফ চিকুণ কৰিবলৈ ক'বচোন দেই অঁ হয় অঁ অঁ অঁ হেৰি কি কয় মই মানে কি আপোনালোকৰ সদায় আপোনালোকৰ কেণ্টিনতে চাহ খাই থাকোঁ নহয় সেইটো কাৰণে মই অকণমান মানে লেতেৰা দেখিছোঁ অঁ অঁ মই সেইকাৰণে আপোনাক মানে জনালোঁ আপুনি অকণমান চাফ চিকুণ কৰি ৰাখিব অঁ কোৱাৰ বাবে আপুনি বেয়া নাপাব আকৌ অঁ ঠিক আছে তেনে অঁ অঁ